যোৱা মাহত মই মামাআৰ্থ কোম্পেনিৰ পৰা এটা ক্ৰীম কিনিছিলোঁ ক্ৰীমটো সানি মই যথেষ্টখিনি ভাল পাইছোঁ আগতে মোৰ মুখখনত বহু অইলী হৈ থাকে মুখখনত ক'লা ক'লা দাগ আছিলে পিম্পলচ্ আছিলে কিন্তু এই ক্ৰীমটো সনাৰ পাছত মোৰ সেই পিম্পল দাগ অইলী ভাবটো নোহোৱা হৈ গৈছে ক্ৰীমটো সানি সঁচাকৈ মই বহুতখিনি ভাল পাইছোঁ